অঁ হেল্ল' ৰাকিবুল অঁ খবৰ পা খবৰ পাতি ভাল অঁ আচ্ছা মই এই এই তোমালোকৰ ঘাটলৈ ফুৰিব যাব বিচাৰোঁ অঁ কি কি আছে দেখিবলৈ ফুৰিবলৈ

আচ্ছা এই হেৰি তোমালোকৰ তাতটো হেৰি সৰু নদীদ্বীপটো আছে না উমানন্দ অঁ ফেমেলি লৈ মানে ফুৰিব পাৰি আচ্ছা

এনে ফুৰিবলৈ মানে বহুত ধুনীয়া জেগা মানে আচ্ছা মই মানে মোৰ ফেমেলি লৈ ফুৰিব যাব বিচাৰি আছিলোঁ সেইকাৰণে তোমাক কল কৰিলোঁ তে কেনেকুৱা টাইপৰ কি হয় মইতো একো গ'ম নাপাওঁ না আচ্ছা আচ্ছা ঠিক আছে দিয়া মই তেতিয়া যাব হ'লে মই তোমাক জনাই দিম দিয়া হ'ব দিয়া